হেল্ল' মই এখন অ'টো অঁ কেব বুক কৰিছিলোঁ আপোনাৰ মই ডিব্ৰুগড়লৈ যাম চাৰিটামান বজাত পাৰিলে অকণমান সোনকালে আহিব মই জীৱনজ্যোতি নাৰ্ছিং হোমৰ ওচৰত থাকোঁ আপুনি আহি ফোন কৰিলেও হ'ব মোক আপুনি আহি যাব আহি জীৱনজ্যোতি নাৰ্ছিং হোমৰ উত্তৰ বেক চাইডে আমাৰ ঘৰটো আছে আপুনি আবেলি চাৰিটা বজাত পোৱাকৈ আহিব ডিব্ৰুগড়লৈ যাম সেইকাৰণে পাৰিলে অকণমান সোনকালে আহিব অকণমান কাম আছে জল্দি আহিলে আৰু ভাল হয় অকণমান পাঁচ মিনিটমানৰ আগত এনেই চাৰিটামান বজাত মই ভাবিছোঁ যাম বুলি আপুনি জীৱনজ্যোতি এইফালে হিন্দী স্কুলখন আছে সেইফালে আহি তাৰপৰা সোঁফালে ঘূৰি দিব আহি আকৌ ৰাইট চাইডে চাৰিআলিটো পাব চাৰিআলিটো পৰা সোঁফালে ঘূৰি দিব ঘূৰি আপুনি মোক কল এটা কৰি দিব মই ওলাই যাম মই ৰেডি হৈ থাকিম আৰু চাৰিটামান বজাত ওলাই যাম বুলি ভাবিছোঁ আপুনি পাঁচ মিনিটমান আগত আহি হ'লে মোক ফোন কৰি দিলেও হ'ব